চাকৰি জীৱনৰ এটা ঘটনা কওঁ মই চাকৰি কামত অৰ্থাৎ চৰকাৰী কামত অফিচৰ পৰা এখন চিঠি লৈ মোক অসম সচিবালয়লৈ যাব দিছিল আৰু পাৰিলে সেই চিঠিখনৰ যি কৰিব লাগে সেইখিনি কাম ততাতৈয়াকৈ যাতে কৰিব পাৰে সেই বিষয়েও মোক অফিচৰ পৰা মোক নিৰ্দেশ দিছিল মই আহি অসম সচিবালয়ত আমাৰ বিভাগ পালোহি দুৰ্ভাগ্য চিঠিখন মই কাৰ্যালয়তে এৰি থৈ আহিলোঁ তাৰপিছত মোৰ কি অৱস্থা হৈছিল সেই বিষয়ে মই নকলেওঁ সকলোৱে গম পাইছে পিছৰ দিনাখন অফিচলৈ গৈ যেতিয়া মোক মোৰ অফিচাৰে সোধে কামটো কালি কৰা হ'লনে মই তেতিয়া কৈছিলোঁ মই ফাঁকি দিছিলোঁ যিটো ফাঁকি মই কোনোদিন ফাঁকি ফুকাত চলা মানুহ নাছিলোঁ সেইদিনাখন মই ফাঁকি দি কৈছিলোঁ যে কামটো হ'ব আজি মোক পুনৰ মাতিছে সেইকাৰণে মই আকৌ যাম সেইবুলি মই চিঠিখন লৈ পুনৰ অসম সচিবালয়ৰ সেই বিশেষ ব্যক্তিজনৰ ওচৰত গৈ হাজিৰ হৈছিলোঁ সেইটো আছিল মোৰ জীৱনৰ এটা ডাঙৰ হাঁহি উঠা ভুল বুলি ক'ব পাৰি আৰু পিছত সেইটো মই কৈছিলোঁ কোৱাই আৰু হাঁহিৰ খোৰাক গোটাইছিলোঁ